আমাৰ পৰিয়ালত বেমাৰ হ'লে বেমাৰ মানে জ্বৰৰ নিচিনা বেমাৰ বা কফ কাহ এইবোৰ হ'লে মানে বিশেষকৈ চুপ খাবলৈ দিয়া হয় আৰু চুপত আমি শাক পাচলি গাজৰ হওক বা লাই শাক হওক বন্ধাকবি হওক আমি এইবোৰেদি তেনেকৈ জালুক দি চুপ বনাই খাবলৈ দিয়া হয় তেতিয়া কাহ চাহ হ'ল হৈ থাকিলে ভাল পোৱা যায় আৰু কফ চফ হ'লেও কফ চফ অলপ কম হয় কফ চফ অলপ ভাল পোৱা যায় সেয়েহে সেয়া দিয়া হয় আৰু তাৰোপৰি যদি কেতিয়াবা কাৰোবাৰ পেট চেট বেয়া হয় তেতিয়া মচলাযুক্ত খাদ্য এৰি আমাৰ ঘৰত বইল ভাত খাবলৈ দিয়া হয় অকল তেতিয়া মগুদালি বইল কৰি মাৰভাতৰ লগত খাবলৈ দিয়া হয় তেনেকৈ খালেও ভাল হয় আৰু যদি আৰু তাৰোপৰিও কচু শাকত জালুক দি আৰু নহ'লে লোকেল মুৰ্গী মাংসত জালুক চালুক দি খাবলৈ দিলেও গা চা অলপ ভাল পোৱা যায় সেয়েহে কোনোবা যদি আমাৰ পৰিয়ালত বেমাৰ হয় তেন্তে এইবোৰ খাদ্যকে খাবলৈ দিয়া হয়